আমাৰ তিৰোতাসকলে লগ হৈ পেলাই পথাৰত মাছ মাৰিব যাওঁ লাঙি মাৰে আৰু মেটেকা টানি টানি আনি বেৰ দিওঁ বেৰৰ ভিতৰত গোটইকেইটা তিৰি মাছ উজাৰি আনি পেলাই বেৰাৰ ভিতৰত সোমোৱাই সোমোৱাৰ পিছত আমি তাৰে ভিতৰত মাছ মাৰোঁ মাছ মাৰিবলৈ আমি ঘৰত আহোঁ ঘৰত আহি মাছবোৰ গোটেই কেইটাই ভগাও ভগাই পেলাই আমাৰ কাপোৰ লেতেৰা হয় সেই কাপোৰ বিলাক আমি ধুওঁ ধুই পেলাই আমি ভাত বনাওঁ চোতাল সাৰোঁ গৰু ছাগলী পথাৰৰ পৰা আনিব যাওঁ সাগৰত মাছ মাৰিব ভয় লাগে আমাৰ সাগৰত ঢৌ আহে